হেল্ল' হেল্ল' এইটো অ'লা এজেঞ্চিত লাগিছে নেকি মই এই অলপ আগত কেব এটা বুক কৰিছিলোঁ তাত মানে মোৰ গোটেই ডকুমেণ্টছকেইটা তাত থাকি গৈছে এইটো বহুত গণ্ডগোল হৈ যাব মোৰ গোটেই ডকুমেণ্টছকেইটা তাত আছে বেগটোত তা আপোনালোকে অকণমান কৈ দিব পাৰিব নেকি দাদাটোক ত' মোৰ এই এড্ৰেছটো হৈছে শান্তিপুৰ ত' আপোনালোকে জল্দি দি গ'লে অলপ ভাল হ'ব তাত মানে মোৰ গোটেই ডকুমেণ্টছকেইটা আছে বহুত প্ৰব্লেম হৈ যাব নহ'লে হেৰালে ঠিক আছে ধন্যবাদ